হয় মোৰ বাইকিঙৰ অভিজ্ঞতা বুলি ক ক'বলৈ গ'লেতো বহুতেই আছে কিন্তু এই এবছৰ মানৰ আগত আমাৰ বন্ধু চাৰিজন আমি বাইক ৰাইডত গৈছিলো আৰু মই কেতিয়াও বাইক লৈ পাহাৰ মাজলৈ গৈ পোৱা নাছিলো সেয়েহে এদিন আমি লগৰখিনি মিলি অৰুণাচলৰ পাহাৰৰ মাজলৈ গৈছিলো সেই পাহাৰৰ যি পৰিৱেশ শীতল ঠাণ্ডা বতাহ সেই পাহাৰৰ পৰিৱেশে মোক মন আনন্দৰে ভৰি তুলিলে সেয়েহে মই অৰুণাচলৰ সেই পাহাৰৰ বাইক ৰাইডিঙটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইবাবে মোৰ সেই অৰুণাচলৰ ৰাইডটোৱে মোৰ জীৱনৰ আটাইতকৈ ভাল লগা বাইক ৰাইডিং